মই স্কুলৰ পাঠ্যক্ৰমৰ বিষয়ে ক'ম বুলি মই বাচনি কৰিছিলোঁ যিহেতু প্ৰাইমেৰী বিদ্যালয়সমূহত পাঠ্যক্ৰমসমূহ বৰ সুন্দৰভাৱে চৰকাৰে যুগুত কৰিছে আজিকালি সৰু সৰু ল'ৰা ছোৱালীক পঢ়াৰ উপৰিও কিতাপবোৰত সাধু কোৱাৰ পৰা আৰম্ভ কৰি খেলা ধূলা তেনেকুৱাবোৰ সন্নিবিষ্ট কৰা হৈছে পাঠ্যক্ৰমত সেয়েহে মই এই পাঠ্যক্ৰমসমূহ বহুত ছাত্ৰ ছাত্ৰীৰ কাৰণে প্ৰাইমেৰী বিদ্যালয়ৰ কাৰণে উপযোগী বুলি মই ভাবোঁ যিহেতু প্ৰাইমেৰী এখন প্ৰাইমেৰী বিদ্যালয়েই শিশুসকলৰ শিক্ষাৰ বুনিয়াদ বুলি কোৱা হয় সকলোখিনি কথা প্ৰাইমেৰী পৰ্য্য়ায়তেই ল'ৰা ছোৱালীয়ে শিকি যায় আজিকালি চৰকাৰে বহুত বহুত ধনীয়া ধুনীয়া পদ্ধতিৰে কিতাপসমূহ যুগুত কৰিছে সেইখিনি পঢ়ি ছাত্ৰ ছাত্ৰীসকলে পঢ়াৰ উপৰিও বেলেগ বেলেগ জ্ঞান অৰ্জন কৰে সেয়ে মই ছাত্ৰ ছাত্ৰীক যিখিনি তাৰ ভিতৰৰ কিতাপৰ উপৰিও বাহিৰা যিখিনি আছে বিষয় সেইখিনিৰ পৰা ছাত্ৰ ছাত্ৰীয়ে জ্ঞান আহৰণ কৰি তেওঁলোকে ভৱিষ্যতৰ চিন্তাধাৰা কৰিব পাৰে সৰুতেই তেওঁলোকৰ কিছুমান জ্ঞানৰ ধাৰণা হৈ যায় যে কি কাম কৰিলে কেনেকুৱা হয় ছবি অঁকাটো সৰুতেই শিকি যায় আৰু আজিকালি প্ৰাইমেৰী বিদ্যালয়ত ইংৰাজী বিষয়ৰ পৰা আৰম্ভ কৰি সকলোখিনি সামৰি লোৱা হৈছে মই সেইকাৰণে প্ৰাইমেৰী বিদ্যালয়ৰ কিতাপখিনি মই বেছি প্ৰয় সুন্দৰভাৱে ল'ৰা ছোৱালীক বুজাই দিয়াৰ পৰা চিন্তা কৰা হয় শিক্ষকসকলেও ছাত্ৰ ছাত্ৰীসকলক তাৰ কিতাপৰ পাঠ্যক্ৰমৰ লগ লগত মিলাই তেওঁলোকক জ্ঞান দিয়ে যিখিনি চৰকাৰে কিতাপ তেওঁলোকৰ কাৰণে যুগুত কৰিছে সুন্দৰ কৰিছে সেয়েহে মই প্ৰথম বাচনি কৰোঁতেই কিত পাঠ্যক্ৰমৰ ওপৰতে মই বাচনি কৰিছিলোঁ